বিশেষকে আমি গাঁও অঞ্চলৰ মানুহ আমাৰ গাঁও অঞ্চলত বৰ বেছিকে পৰ্যটক নাহে যদিও আহে তেওঁলোকৰ কাৰণে বিশেষ কোনো ব্যৱস্থা নাই ভাল পৰিৱেশ থকাৰ কাৰণে বা খোৱাৰ কাৰণে ভাল সু ব্যৱস্থা সেনেকুৱা নাই পৰ্যটকসকলৰ বাবে যিখিনি পৰিৱেশ গঠন কৰিব লাগে সেইখিনি পৰিৱেশ আমাৰ তাতে নাই আমাৰ গাঁওখনত বৰ বেছিকে পৰ্যটক সকল নাহেও পৰ্যটক সকল যদিও আহে বিশেষকে ব্ৰহ্মপুত্ৰ নদী আৰু চৰ অঞ্চল এইবিলাক ভ্ৰমণ কৰিবলৈ আহে পৰ্যটকসকল আমাৰ গাঁওখনৰ চৰ প্ৰান্তবিলাকত থাকিবলৈ চেষ্টা কৰে আৰু চৰ অঞ্চলবিলাকত থকাৰ বাবে ভাল কোনো বাসস্থান খোৱাৰ কাৰণে ভাল পানী কোনো ধৰণৰ সু ব্যৱস্থা নাই বিশেষকে আমাৰ পৰিবহণ ব্যৱস্থাটো ইমান ভাল নহয় আৰু বাৰিষাৰ সময়ত আমাৰ গাঁও অঞ্চলৰ ভিতৰত বহুতো বানপানীৰ সৃষ্টি হয় যিহেতু আমি নদীৰ ওচৰত ত' বানপানীও বহুত হয় তেতিয়া পৰ্যটকসকলৰ বাবে পৰিবহণৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকে নাও বাদে গাঁৱৰ প্ৰত্যেক মানুহৰে নিজা নাও নাই যদিও দুই এখন নাও আছে তেওঁলোকৰ নিজৰ নিজৰ পৰ্যটকসকলৰ বাবে তেনেধৰণৰ কোনো ব্যৱস্থা নাই বাৰিষাৰ সময়ত কোনোধৰণৰ পৰ্যটক আমাৰ গাঁৱলৈ নাহে পৰ্যটকসকলৰ থকাৰ কাৰণে গাঁওখনত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা নাই সু ব্যৱস্থা সেনেধৰণৰ হোৱা নাই গাঁওখনৰ চাৰিওফালে থাকিবলৈ কোনো ধৰণৰ ব্যৱস্থা নাই আমাৰ গাঁওখনৰ পৰ্যটক ব্যৱস্থাটো বেছি ভাল নহয় ত' গাঁওখনৰ পৰ্যটক ব্যৱস্থা ভাল নোহোৱাৰ কাৰণে গাঁওখনত ইমান পৰ্যটক নাহে গাঁৱৰ পৰ্যটকবিলাক চহৰ অঞ্চল চাবলৈ আহে যদিও চহৰ অঞ্চলৰ মানুহ জনবসতি ইমান নাই সেই কাৰণে তাতে থকা আৰু খোৱাৰ ব্যৱস্থাও নাই আমাৰ গাঁওখনত পৰ্যটকৰ বাবে এখন ব্যৱস্থা কৰিব লাগে যদিও গাঁৱৰ পৰ্যটকসকলৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই